হেল্ল' অ কাবেৰী অ কেনেকুৱা তোমাৰ বা বহুত দিনৰ মূৰত ফোন কৰিলা যে অ একজাম খতম হ'ল এতিয়া এঞ্জয় কৰা

অ বৰ বঢ়িয়া কথা কেতিয়া কেতিয়া যাবা অ কোন যাব অ কেতিয়া কেতিয়া আবেলি যাবা ন' অ হয়নি তেতিয়াহ'লে এটা কাম কৰিবা তুমি তুমি কেতিয়া যাবা মোক কথাটো জনাবা যোৱাৰ আগত মোক এটা ক'ল কৰিবা হা আৰু মোৰ টাইমটো বহুত অকণ টাইমটো খেলিমেলি লাগি আছে তুমি এটা কাম কৰিবা তুমি টিকটটো কাটি দিবা যিটো এমাউণ্ট হয় মই পেমেণ্ট কৰি দিম বাৰু অ অ হৈ যাব সেইটো অ অ অ তুমি পেমেণ্টটো কৰি দিবা মই তোমাৰ তাতে গুগল পে হ'লেও কৰি দিম কেনেকুৱা চিনেমাখন কেনেকুৱা ভালনে হয়নি কি নাম ক'লা য়োদ্ধা ন' অ অ মই এই কেতিয়াবা ব'ৰ লাগি থাকোঁ বুইছা ভালে হ'ল এতিয়া তুমি ক'লা অ' অ' ঠিক আছে হ'ব দিয়া বাকি ভালে আছা ন' অ' ঠিক আছে হ'ব